অ' হেল্ল' অ' এইটো দাধনৰ তাত লাগিছেনে বাৰু অ' ছাৰ মোৰ মানে কমপ্লেইন এটা আছিলে বুজিছেনে এই মানে মোৰ হোৱাটছআপত কোনো কোন জানো মোক ইমান ধমকি দি আছে মোক বোলে মাৰি পেলাম কিবাকিবি বহুত ইমান ধমকি দি আছে অঁ তাকে এতিয়া মানে ভয়ো লাগিছে এতিয়া ওলাই যাবলৈও ভয় লাগে মাৰি পেলালে সঁচাকৈ কি হ'ব তাকে আপুনি থানাত এজেহাৰ দিম এতিয়া মোৰ যাবলৈ ভয় লাগিছে নহয় এতিয়া মোৰ মানে মেছেজটো পোৱাৰপৰা মোৰ মানে বহুত ভয় লাগিছে বুজিছেনে নাই আপুনি মোক এতিয়া মাৰি পেলাম কৈছে ক'ৰবাত যদি ওলাই যাম মোক বোলে পিতিম কৈছে এই না না মোৰ লগৰবোৰ এনেকুৱা নহয় মোক ইমান মানে চিৰিয়াছ হেৰি কৰিব নোৱাৰে সিহঁতে এইটো কোনোবাই মোক সঁচাকৈ মাৰিম বুলি ভাবিছে অঁ মোৰ টকা পইচা ঢেৰ আছে যে সেইটো কাৰণে চাগে কোনোবা জ্বলিছে সেইটো কাৰণে মোক কিবাকিবি মোক কৰি দিম বুলি ভাবিছে অঁ তাকে এতিয়া মোৰ বহুত ভয় লাগিছে নহয় তাকেই এতিয়া মই মানে ঘৰৰপৰা ওলাবলৈ ভয় লাগিছে মই দৰ্জা মাৰি ঘৰৰ ভিতৰত সোমাই আছোঁ বুজিছেনে ওলাই যাবলৈয়ে মানে মোৰ কিবা একদম ভয় লাগি যায় মানে এতিয়া মোৰ মানে অফিচলৈও যাবপৰা নাই মানে বহুত অসুবিধা হৈছে এতিয়া মোৰ ঘৰতে একদম দৰ্জা চৰ্জা মাৰি সোমাই আছোঁ এই ল'ব

অঁ তাকে কিবা এটা কৰি থানালৈ যাব লাগিব ন নগ'লে নহয় নগ'লে নোহোৱাকৈ নহয়নে অঁ এইটো হয় বাৰু এতিয়া বাৰু কিবা এটা কৰি পেলাই যাব লাগিব লগৰ এটাকে লৈ যাব লাগিব বুজিছেনে অঁ বাৰু দিয়ক বাৰু মই লগৰ এজন লৈ যাম দিয়ক দেই অঁ বাৰু হ'ব দিয়ক বাৰু